মোৰ অঞ্চলৰ প্ৰায়ভাগ মানুহে ৰিয়েলমি ৰেডমি চেমচাং আইফোন ভিভো এইবোৰেই ব্যৱহাৰ কৰা হৈছে এইবোৰ ছিষ্টেমবোৰ ভাল হয় আৰু ভালকে পৰা চলা হয় মোৰ ফোন আছে ভিভ' আৰু মই ইয়াক লৈ সন্তুষ্ট এটা ফোনত বৈশিষ্ট্য থকাটো হ'ল কেমেৰা চেমেৰা ভাল হ'ব লাগে যত ৰিলচ ফটো ভিডিঅ' এইবোৰ বনাবলৈ বনাবলে ভাল হয় আৰু ফটো যোনবোৰ কোৱালিটি থাকে সেইবোৰ ভাল হ'ব লাগে অঁ চিষ্টেমবোৰ শ্ল' হ'লে চলাও ভাল লাগে ভাল মোবাইল হ'লে